অসমত উদযাপন কৰা প্ৰধান ধৰ্ম ধৰ্মীয় অনুষ্ঠানসমূহ হৈছে দীপাৱলী ঈদ খ্ৰীষ্টমাছ বুদ্ধ পূৰ্ণিমা ইত্যাদি ইত্যাদি দীপাৱলী মূলতে হৈছে পোহৰৰ উৎসৱ ইয়াক আমি পোহৰাই তোলোঁ আমাৰ ঘৰৰ চোতাল ঘৰৰ পদূলি গোটেই চোতালখন বা গোটেই পৰিৱেশটো আমি পোহৰাই তুলিবলৈ চেষ্টা কৰোঁ দীপাৱলীত আমি বিভিন্ন ধৰণে পোহৰ কৰি বম ফটকা আদি আটচবাজি ফুটাওঁ দীপাৱলীটো কিছুমান লোকৰ বাবে বহুতো আনন্দৰ উৎসৱ এই উৎসৱটো বহুতো ডাঙৰকৈ দুদিনকৈ কিছুমানে আয়োজন কৰে তেওঁলোকে এই উৎসৱত নতুন সাজ পোছাক পৰিধান কৰে নিজৰ আত্মীয় কুটুমৰ ঘৰলৈ যায় তেওঁলোকক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে বিভিন্ন সুস্বাদু খাদ্য আয়োজন কৰি লগে ভাগে খায় ইয়াৰ পিছতে আহিলে ঈদ ঈদ হৈছে বিশেষকৈ মুছলমান ধৰ্মাৱলম্বী লোকৰ উৎসৱ তেওঁলোকে বছৰেকত দুবাৰকৈ ঈদ আয়োজন কৰে তেওঁলোকৰ যি

মুছলমানসকলৰ যি ধৰ্মীয় গুৰু তেওঁলোকক আৰাধনা কৰে বিশেষকৈ এই উৎসৱত তেওঁলোকে বিভিন্ন ধৰণৰ সাজ পোছাক বিশেষকৈ নতুন সাজ পোছাক পৰিধান কৰি তেওঁলোকে ইজনে আনজনক আলিংগন কৰে আৰু এজনে আনজনক শুভেচ্ছা জ্ঞাপন কৰে খ্ৰীষ্টমাছ হৈছে যীশুখ্ৰীষ্টৰ জন্মদিনৰ দিনা আয়োজন কৰা এটি উৎসৱ এই খ্ৰীষ্টমাছৰ আয়োজন কৰা হয় বিশেষকৈ ডিচেম্বৰ মাহৰ পঁচিছ তাৰিখে ডিচেম্বৰ মাহৰ পঁচিছ তাৰিখে যীশুখীষ্টৰ জন্ম হৈছিল বুলি ধৰ্মীয় মতে বিশ্বাস কৰা হয় আৰু এই দিনটোতে তেওঁক স্মৰণ কৰি তেওঁক আৰাধনা কৰা হয় আৰু এই উৎসৱটি বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে আয়োজন কৰে তেওঁলোকে এই উৎসৱটি পালন কৰে এই উৎসৱটো তেওঁলোকে আন আন ধৰ্মৰ লোকে যিদৰে ফূৰ্তি কৰে ঠিক তেওঁলোকেও এই উৎসৱটিত ফূৰ্তি কৰে যিহেতু তেওঁলোকৰ ধৰ্মীয় গুৰু তেওঁলোকৰ আৰাধ্যদেৱতা যীশুখীষ্টৰ জন্মদিন সেয়েহে এই উৎসৱটি তেওঁলোকে বহুত উলহ মালহেৰে পালন কৰে ইয়াৰ ভিতৰত আন এটি উৎসৱ আহি গ'ল হলী হলীও হৈছে এটি ৰঙৰ উৎসৱ যিদৰে দীপাৱলী পোহৰৰ উৎসৱ হলী হৈছে সেইদৰে ৰঙৰ উৎসৱ বিশ্বাস কৰা হয় যে এই ৰঙৰ উৎসৱটি ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাই বৃন্দাবনত গোপীসকলৰ সৈতে ৰং ধেমালি কৰিছিল সেয়েহে এই উৎসৱটি খুব ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰি তেখেতৰ নামত ৰঙৰ উৎসৱ পালন কৰা হয় এই দিনটোত আমি এজনে আনজনৰ শৰীৰত গালত আদিত ৰং সানো আৰু আমি খুব উলহ মালহেৰে এই উৎসৱটি পালন কৰোঁ এই উৎসৱটিটো আমি বিভিন্ন ধৰণৰ ভোজ মিঠাই আদি আয়োজন কৰি এজনে আনজনক যাচোঁ আৰু এজনে আনজনক আমি শুভেচ্ছা জনাওঁ দুৰ্গা পূজাও এটি অতি মনোমোহা উৎসৱ এই উৎসৱ দেৱী দুৰ্গাক আৰাধনা কৰা হয় তেখেত পৃথিৱীলৈ এই সময়তে নামি আহে আৰু তেওঁক আমি মা দেৱী দুৰ্গা বুলি পূজা কৰোঁ এই পূজাটি বিশেষকৈ তিনদিনকৈ পালন কৰা হয় এই তিনদিন সকলো হিন্দু ধৰ্মাৱলম্বী লোকে খুব উলহ মালহেৰে ফূৰ্তি ফাৰ্তা কৰি দেৱীমাক পূজা অৰ্চনাত ব্যস্ত হৈ পৰে এই সময়ত সকলো লোকে অতি সুন্দৰকৈ সাজ পোছাক পৰিধান কৰে বিভিন্ন ধৰণে ফুৰা চকা কৰে বিভিন্ন ধৰণে এজনে আনজনক শুভেচ্ছা জ্ঞাপন কৰে আৰু এইদৰে এই পূজাও খুব উলহ মালহেৰে হিন্দু ধৰ্মৰ লোকে পালন কৰে ইয়াৰ পিছত আন এটি উৎসৱ হৈছে যি অসমত খুব সুন্দৰকৈ আৰু খুব ভালকৈ পালন কৰে যাক নকলে হয়তো অসমৰ উৎসৱৰ বিষয়ে সম্পূৰ্ণকৈ কোৱাই নহ'ব এই উৎসৱৰ ভিতৰত হৈছে অসমত বিহু বিহু আছে আমাৰ তিনি প্ৰকাৰ যি অসমীয়াসকলে অসমত থকা অসমীয়াসকলে বিশেষকৈ পালন কৰে অসমত এই বিহু হৈছে ঋতুভিত্তিক বিভিন্ন ঋতুত বিভিন্ন ধৰণে তিনিটা বিহু পালন কৰা হয় তাৰে ভিতৰত বহাগ বিহু যেতিয়া গ্ৰীষ্মকালৰ আগমন ঘটে তেতিয়া ব'হাগ বিহুৰ আয়োজন কৰা হয় আচলতে এই বিহুটো গ্ৰীষ্মকাল বুলি ক'ব নোৱাৰি ই হৈছে এবিধ কৃষিকভিত্তিক বিহু যাক অসমীয়া লোকসকলে কৃষি পথাৰত নমাৰ আগে আগে বা আগমুহূৰ্তত এই বিহুটিৰ আয়োজন কৰে এই বিহুটোক আমি ৰঙালী বিহু বুলিও ক'ব পাৰোঁ কিয়নো ইয়াত বিভিন্ন ধৰণে ৰং ধেমালি নাচ গান আদি সন্মিলিত হৈ থাকে ৰঙালী বিহুত ডেকা গাভৰুৱে বিশেষকৈ বিহুৰ সাজ পোছাক পৰিধান কৰে পৰিধান কৰি বিহু নৃত্য প্ৰদৰ্শন কৰে আৰু এজনে আনজনক লৈ বিহু গীত জুৰে যে ইয়াত ৰং ধেমালি হাঁহি ধেমালি ফূৰ্তি বা নাচ গানেই কৰা হয় তেনে নহয় ই এবিধ খাদ্যৰো উৎসৱ বুলি ক'ব পাৰি কিয়নো এই সময়ত অসমীয়াসকলে বিভিন্ন ধৰণৰ পিঠা পনা জা জলপান আদি ঘৰত প্ৰস্তুত কৰে আৰু এই পিঠা পনা জা জলপান আদি ঘৰলৈ যি আলহী আহে তেওঁলোকক খুৱাই বোৱাই আলহীক সন্তুষ্ট কৰে ইয়াৰ পিছতে আহিলে কাতি বিহু কাতি বিহু যিহেতু কাতি মাহৰ পূৰ্ণিমাত আয়োজন কৰা হয় বা পালন কৰা হয় এই বিহুটিৰ বিশেষ ৰঙৰ বিহু বা বিশেষ ভোগালী বিহুৰ দৰে নহয় কিয়নো এই সময়ত মানুহৰ পথাৰত বিভিন্ন ধৰণৰ ধানৰ খেতি যি ধানৰ যি গুটি সেই গুটি হ'বলৈ আৰম্ভ কৰে এই সময়ত যিহেতু পথাৰত বিভিন্ন ধৰণৰ পোক পৰুৱা কীট পতংগই ধানৰ ওপৰত আক্ৰমণ কৰে এই সময়তে গৃহস্থই পথাৰত চাকি বন্তি জ্বলাই ইয়াৰো এক বৈজ্ঞানিকভিত্তিক কাৰণ আছে কিয়নো চাকিৰ পোহৰত বিভিন্ন ধৰণৰ পোক পতংগবোৰ চাকিৰ পোহৰলৈ ওলাই আহিব আৰু সেই চাকিৰ জুইত জ্বলি মৰি শেষ হ'ব আৰু পথাৰখনো ভালদৰে ধানখিনি ওলাই আহিব বিশেষকৈ ইয়াত কেৱল তুলসী তলত চাকি জ্বলোৱা হয় আৰু বুটমাহ আদিৰে শৰাই দি বিহুতে পালন কৰা হয় ইয়াৰ পিছতে আহিলে মাঘ বিহু বা ভোগালী বিহু ইয়াৰ নামতে ইয়াৰ অৰ্থটো সোমাই আছে কিয়নো ভোগালী বুলি ক'লে আমি জানো যে ভোগ ভোগৰ বিহু ভোগ অৰ্থাৎ খোৱা বোৱা হাঁহি ফূৰ্তি ধেমালি কৰা ৰং ধেমালি কৰা হৈছে আমাৰ ভোগালী বিহু ভোগালী বিহুত অসমীয়া লোকসকলে বিভিন্ন ধৰণৰ সাজ পোছাক নতুনকৈ সাজ পোছাক পৰিধান কৰে খোৱা বোৱা কৰে আলহীক মিটিৰ কুটুম আদি ঘৰলৈ অহা যোৱা কৰে এজনে এজনক বিহুৰ শুভেচ্ছা দিয়ে নতুন কাপোৰ দিয়ে আদি ইত্যাদি ইত্যাদি